পাঁচ লাখ নব্বৈ হাজাৰ চাৰিশ আশী চাৰি লাখ সাতষষ্ঠী হাজাৰ আঠশ এক লাখ চৌসত্তৰ হাজাৰ নশ বিছ হাজাৰ চাৰিশ পঞ্চাছ তিনি লাখ পোন্ধৰ হাজাৰ নশ আশী